হেল্ল' অ' দাদা মো গোঁহাই মোবাইল দোকান হয়নে অ' মই ধেমাজি পৰা কৈছিলোঁ অ' মোক ফোন এটা লাগিছিল মানে মোৰ ফোনটো বেয়া হ'ল হয় অ' আপোনাৰ আপোনাৰ মোক ভিভ' অপ' হ'লেই হ'ব তেনকুৱা তেনেকুৱা আছে ন মোক টুৱেন্টি ফাইভ থাওজেনৰ আণ্ডাৰত লাগে বাৰু ফোনটো

এনে আপোনাৰ হয় হয় কওক কওক অ' বা বাকী এনেই আপোনাৰ দোকানত কিবা অফাৰ চফাৰ চলি আছে নেকি দাদা মোৰ বাজেটটো কম আছে মানে অ'

অ' এনেই ভিভ'টো কিমান মানত আপুনি দিব পাৰিব

অ' ঠিক আছে বাৰু দাদা মই বিশ তাৰিখ মানে আপোনাৰ দোকানত যাম মোবাইলটো আনিবলৈ তেতিয়া বাকীখিনি কথা পাতি ল'ম বাৰু দেই